ট্ৰেডিশ্যনেল পৰম্পৰাগত খাদ্য আমাৰ অসমীয়া মানুহৰ বাঁহগাজৰ চাটনি খাই পাইছেনে বাৰু আপোনালোকে বাঁহগাজৰ চাটনিত পুৰি লোৱা আদা পুৰি লোৱা জলকীয়া পুৰি লোৱা নহৰু সোৱাদ অনুসৰি নিমখ দি পিটিকা কৰি খাই চাবচোন কিমান যে ভাল লাগে বাঁহগাজৰ চাটনি বইল আলুৰ পিটিকাত পুৰি লোৱা জলকীয়া পুৰি লোৱা নহৰু সোৱাদ অনুসৰি নিমখ কেঁচা পিঁয়াজ কেঁচা মিঠাতেল দি পিটিকা কৰি চাবচোন কিমান যে ভাল লাগে বইল আলুৰ পিটিকা পোৰা আলু কেঁচা পিঁয়াজ কেঁচা মিঠাতেল সোৱাদ অনুসৰি নিমখ পুৰি লোৱা গৰৈ মাছৰ পিটিকা খাই চাবচোন কিমান যে ভাল লাগে গৰৈ মাছৰ পিটিকা খাই পোৰা বেঙেনাৰ পিটিকা খাই পাইছেনে বাৰু আপোনালোকে পোৰা বেঙেনাৰ পিটিকাত পোৰা বেগেনা পোৰা বিলাহী ধনিয়া পিঁয়াজ আদা অকণমান কেঁচা জলকীয়া আৰু পোৰা নহৰু সোৱাদ অনুসৰি নিমখ কেঁচা মিঠাতেল পিটিকা বনাই খাই চাবচোন কিমান যে ভাল লাগে পোৰা বেঙেনাৰ পিটিকা কেপচিকামৰ পিটিকা খাই পাইছেনে বাৰু আপোনালোকে কেপচিকামটো বইল কৰি লৈ তাত ধনিয়া অলপ কেঁচা পিঁয়াজ অলপ কেঁচা তেল অলপ সোৱাদ অনুসৰি নিমখ ভাজি লোৱা তিলৰ গুড়ি পিটিকা কৰি খাই চাবচোন কিমান যে ভাল লাগে বইল কৰা কেপচিকামৰ পিটিকা পুৰি লোৱা বোলৰ পিটিকা খাই পাইছেনে বাৰু পুৰি লোৱা বোলৰ পিটিকাত পুৰি লোৱা বিলাহী পিঁয়াজ অলপ আদা অলপ সোৱাদ অনুসৰি নিমখ জলকীয়া পিটিকা কৰি খাই চাবচোন কিমান যে সোৱাদদায়ক পোৰা পুৰি লোৱা বোলৰ পিটিকা পুৰি লোৱা কলৰ ডিল খাই পাইছেনে বাৰু আপোনালোকে পুৰি লোৱা কলৰ ডিলত কেঁচা জলকীয়া পুৰি লোৱা আদা নহৰু সোৱাদ অনুসৰি নিমখ ভাজি লোৱা তিলৰ গুড়ি পিটিকা কৰি খাই চাবচোন কিমান যে ভাল লাগে বইল আলু কণী জলকীয়া আদা নহৰু কেঁচা মিঠাতেল সোৱাদ অনুসৰি নিমখ আৰু ভাজি লোৱা তিলৰ গুড়ি আপোনালোকে বনাই খাই চাবচোন কিমান যে ভাল লাগে বইল জলফাইৰ চাটনি খাই পাইছেনে বাৰু আপোনালোকে বইল জলফাইৰ চাটনিত আদা সোৱাদ অনুসৰি নিমখ জলকীয়া ধনিয়া অলপমান কেঁচা মিঠাতেল দি পিটিকা বনাই খাই চাবচোন কিমান যে ভাল লাগে বইল জলফাইৰ চাটনি টেঙামৰাৰ চাটনি খাই পাইছেনে বাৰু আপোনালোকে টেঙামৰাৰ গুটিত আপোনালোকে ধনিয়া পিঁয়াজ সোৱাদ অনুসৰি নিমখ পোৰা নহৰু কেঁচা পিঁয়াজ দি পিটিকা কৰি খাই চাবচোন কিমান যে ভাল লাগে টেঙামৰাৰ চাটনিখন শুকান বাম্লা মাছৰ পিটিকা খাই পাইছেনে বাৰু আপোনালোকে শুকান বাম্লা মাছৰ পিটিকা প্ৰথমতে আপোনালোকে শুকান বাম্লা মাছটো ভালদৰে ধুই মেলি জুইত পুৰি লৈ পতাত পিচি ল'ব লাগে লগতে আদা নহৰু জলকীয়া মান ধনিয়া পাত নৰসিংহ আৰু ধনিয়া দি পতাত পিচি ল'ব লাগে আৰু সোৱাদ অনুসৰি নিমখ দি খাই চাবচোন কিমান যে ভাল লাগে শুকান বাম্লা মাছৰ পিটিকা বইল আমলখিৰ পিটিকা খাই পাইছেনে বাৰু বইল আমলখি পিটিকাত বইল আমলখি অলপ কেঁচা কেঁচা জলকীয়া ধনিয়া পুৰি লোৱা নহৰু আদা সোৱাদ অনুসৰি নিমখ ভাজি লোৱা তিলৰ গুড়ি পিটিকা কৰি খাই চাবচোন কিমান যে ভাল লাগে বইল আমলখিৰ পিটিকা ভাজি লোৱা তিলৰ গুড়িৰ পিটিকা যেনেকৈ তাত স্প্ৰিং অনিয়ন সোৱাদ অনুসৰি নিমখ কেঁচা মিঠাতেল এচামুচ পানী দি পিটিকা কৰি চাবচোন কিমান যে ভাল লাগে ভাজি লোৱা তিলৰ গুড়িৰ পিটিকা পাতত দিয়া শুকতি মাছ খাই পাইছেনে বাৰু আপোনালোকে পাতত দিয়া শুকতি মাছত কেঁচা জলকীয়া কেঁচা মিঠাতেল নহৰু অলপ ভাত অলপ সোৱাদ অনুসৰি নিমখ দি পিটিকা কৰি খাই চাবচোন কিমান যে ভাল লাগে শুকতি মাছৰ পিটিকা ভাপত দিয়া দাইলৰ পিটিকা খাই পাইছেনে বাৰু আপোনালোকে ভাপত দিয়া দাইল প্ৰথমতে ভাপত দি পিনে বইল কৰি পিনে কেঁচা মিঠাতেল পিঁয়াজ জলকীয়া আদা ধনিয়া সোৱাদ অনুসৰে নিমখ দি পিটিকা কৰি খাই চাবচোন কিমান যে ভাল লাগে বইল দালিৰ পিটিকা তিতা কেৰেলাৰ পিটিকা খাই পাইছেনে বাৰু তিতা কেৰেলা পিটিকাত আপোনালোকে তিতা কেৰেলাটো বইল কৰি লৈ তাত বইল কৰি লোৱা আলু পিটিকা আলু দি আদা অলপ নহৰু অলপ কেঁচা মিঠাতেল দি আৰু পিঁয়াজ অকণমান দি পিটিকা কৰি খাই চাবচোন কিমান যে ভাল লাগে তিতা কেৰেলাৰ পিটিকা আৰু লফা বইলৰ পিটিকা খাই পাইছেনে বাৰু আপোনালোকে লফা বইলৰ পিটিকাত আপোনালোকে লফাখিনি বইল কৰি লোৱাৰ পিছত কেঁচা মিঠাতেল নিমখ অকণমান সোৱাদ অনুসৰি জলকীয়া অলপ অকণমান কেঁচা পিঁয়াজ দি পিনে পিটিকা কৰি খাই চাবচোন কিমান যে ভাল লাগে লফা বইলৰ পিটিকা